আমাৰ ভাৰতবৰ্ষৰ কেন্দ্ৰীয় চৰকাৰ বৰ্তমান বি জে পি দলৰ অধীনত সেই বি জে পি বি জে পি দলেই আমাৰ কেন্দ্ৰীয় চৰকাৰখন চলাই চলাই আছে বৰ্তমান আৰু ৰাজ্য চৰকাৰ বুলি ক'লে মই অসম ৰাজ্যৰ কথাকেই ক'বলৈ বিচাৰিছোঁ যিহেতু মই এজন অসমৰ জনসাধাৰণ সেই জনসাধাৰণ হিচাপে মই বহুতখিনি দিশ নেতিবাচক দিশ আৰু ইতিবাচক দুয়োটা দিশতেই ক'ব বিচাৰোঁ যে আমাৰ ৰাজ্য চৰকাৰ ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰ সেই সংযোগৰ সেই সম্পৰ্কটো যদি সুদৃঢ় হয় সেই সম্পৰ্কটো যদি ভাল হয় আমাৰ অসম চৰকাৰৰ যিকোনো দিশত যেনে অৰ্থনৈতিক হওক ৰাজনৈতিক হওক সামাজিক হওক আমাৰ যিখিনি যুৱ প্ৰজন্মৰ শিক্ষাৰ দিশখিনি হওক যুৱ প্ৰজন্মৰ যিখিনি আমাৰ যিখিনি নিবনুৱা সমস্যা বিশেষকৈ নিবনুৱা সমস্যা সেই নিবনুৱা সমস্যাখিনি সমাধানৰ সকলোখিনি পথ সুগম হ'ব আৰু যদি আমাৰ ৰাজ্য চৰকাৰে সেই কেন্দ্ৰীয় চৰকাৰৰপৰা বিভিন্ন আঁচনি আঁচনিখিনি আমাৰ ল'বৰ কাৰণে সুবিধা সুবিধা হ'ব সেই আঁচনিখিনি সম্ভৱপৰ হ'ব আৰু কেন্দ্ৰীয় চৰকাৰে যিহেতু আমাক যিখিনি আঁচনিৰ ধন ধনখিনি আমাক ধনখিনি তেওঁলোকৰ হাতত থাকে আৰু যদি আমাৰ সেই সম্পৰ্কখিনি সুদৃঢ় হয় ভাল হয় আমাৰ সেই বস্তুখিনি সেই ধনখিনি আমাৰ ৰাজ্য চৰকাৰে অতি সোনকালে আদায় কৰাত ভাল হ'ব আৰু যিখিনি আঁচনি সেই আঁচনিখিনি অন্তৰ্ভুক্ত হ'বৰ কাৰণেও যথেষ্টখিনি সহায় হ'ব আৰু যদি অতি নেতিবাচক দিশ হিচাপে যাওঁ যদি দল কেন্দ্ৰীয় চৰকাৰৰ দলৰ ওপৰত নিৰ্ভৰ কৰে সেই যদি দলটো দুয়োটা বিপৰীত পাৰ্টি হয় ৰাজ্য চৰকাৰেও বিপৰীত হয় আৰু কেন্দ্ৰীয় চৰকাৰেও বিপৰীত হয় সেই দুয়োটা দল যদি বিপৰীত বিপৰীত পাৰ্টিৰ হ'ব তেতিয়া সেই বিপৰীত পাৰ্টীৰ দলৰ মাজত যদি সম্পৰ্ক সুদৃঢ় নহয় সম্পৰ্ক ভাল নহয় তেতিয়া কিন্তু আমাৰ নিজ দেশৰ কাৰণেই সেইখিনি বিপদ হ'ব আমাৰ নিজ দেশৰ বিভিন্ন সমস্যা বাদ পৰি ৰ'ব কাৰণ তেওঁলোকৰ নিজৰ মাজতে যদি সম্পৰ্ক ৰক্ষা নহয় আমাৰ দেশখন কেনেকৈ উন্নতিৰ পথলৈ আগবাঢ়িব আমাৰ দেশখন কেনেকৈ শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়িব অৰ্থনৈতিক ক্ষেত্ৰত আগবাঢ়িব সামাজিক ক্ষেত্ৰত আগবাঢ়িব নিবনুৱা সমস্যা দেশৰ প্ৰধান নিবনুৱা সমস্যা কৃষকসকলৰ সমস্যা সেইখিনি নিবাৰণ নহ'ব সেয়ে যদি বিপৰীত পাৰ্টিও হয় বিপৰীত পাৰ্টি হ'বলৈ হ'লে তেওঁলোকে সম্পৰ্ক সুদৃঢ় কৰিবই লাগিব